আমাৰ বাৰীত কিছুমান বন দৰৱ আছে এতিয়া যেনিবা ভেদাইলতাৰ কথাকে ক'ব পাৰি ভেদাইলতাই পেটৰ বেমাৰ ভাল কৰে মানিমুনিয়েও পেটৰ বেমাৰ ভাল কৰে

আকৌ তিতাবাহকে আমাৰ কাঁহৰ বাবে বহুত উপযোগী নৰসিংহও পেটৰ কাৰণে ভাল মাটি কান্দুৰীয়ে পেটটো চেচা কৰি ৰাখে দূৰুণ বনৰ কিন্তু টনচিলৰ বাবে বৰ ভাল মুঠতে আমাৰ বাৰীত এতিয়া সাধাৰণতে হোৱা সৰু সুৰা বেমাৰ আজাৰ বোৰ ভাল হোৱাকেও বন দৰৱবিলাক আছে